হেল্ল' অ মই মাজুলীৰপা কৈছিলোঁ দাদা ভালনে অঁ হেৰি ভাল ভাল ভাল খোৱা বোৱা কৰিলেনে অঁ বাকী ঘৰত সকলোৰে ভাল নহয় অঁ হেৰি নহয় আপোনাৰ এতিয়া এই ফাৰ্মখন চলি আছেনে ব্ৰইলাৰ ফাৰ্মখন

এই এতিয়া কিমান ডাঙৰ হৈছে ব্ৰইলাৰ

ছেলিং ছেলিংটো হৈ আছে নহয় অঁ সেই এতিয়া গোটাটো কেনে কেনেকে ৰেটটো কিমান লাগিছিলে আৰু দৰকাৰ এটা আছিলে বোলো সোধোচোন অঁ মোৰ অহা পঁচিছ তাৰিখলে ল'ৰাটোৰ বাৰ্থডে আছিলে এতিয়া সি মাংস ভাত খুৱাই দি থৈ দিওঁ বুট মাহ কেইটামান দি থৈ দিওঁ বুলি ভাবিছিলোঁ কিন্তু সিহঁতে নেমানে ব্ৰইলাৰ ভাত ব্ৰইলাৰ মাংস ভাত খুৱায় তাকে এতিয়া মোক দহ কেজিমান ব্ৰইলাৰ মাংস লাগিছিলে এ ৰেটটো কথাটোহে হেৰি নহয় এইটো কাটি কুটি দিব পৰা হ'ব নহয় আকৌ হেৰি নহয় মই এতিয়া আনিবলৈ যাবলৈ অসুবিধা নহয় এতিয়া মানুহ নাই তেনেকে পতককে এতিয়া আমাৰ ঘৰত দিব পৰা ব্যৱস্থা কিবা হ'বনি ও অঁ অঁ তাক

অঁ অঁ বাকী তেতিয়াহ'লে পঁচিছ তাৰিখ পঁচিছ তাৰিখ মোৰ যেনেতেনে দহ কেজি মাংস কটা মাংস পঠিয়াই দিব মই নটা পোন্ধৰ বিছ ইমানত চাৰে নটা মানত দিলেও হ'ব মই দিবলৈ অহা ল'ৰাজনৰ হাততে মই কিবা এটা দি পঠিয়াম আৰু পইচা তাক ও ও অঁ তাকে সেই ৰেটটো অকমান চাই চিটি দিব লাগিব আৰু ও ও অঁ হা অঁ হা আছোঁ আৰু যেনে তেনে এতিয়া খাব খাই মেলি উঠি পেলাই এতিয়া শুবলৈ ওলাইছোঁ আৰু কথাটো এতিয়াই পাতি থওঁ পঁচিছ জন্মদিন হ'লেই আৰু হেৰি এই ব্ৰইলাৰ এতিয়া খেতি বাতি কেনেকুৱা চলিছে খেতি ব্ৰইলাৰ কথাটো গম পালোঁৱেই বাৰু হেৰি এতিয়া ঘৰৰ খেতিপথাৰ কি চলিছে অঁ এই আমাৰ প্ৰথমতে ওখ হৈ আহিছে তেনেকুৱাতে পোক পোক লাগি পোক লাগি পেলাই ধানটো অকণ দবাই নিলে নহয় অঁ এতিয়া অলপ ভাললৈ আহিছে আৰু আৰু ওলাইছে অঁ অঁ এতিয়া আপোনাৰ ব্ৰয়লাৰ ফাৰ্মত কিমান মানুহ কাবাক ৰাখিছে নেকি কেইজন মানুহ আছে অঁ অঁ অঁ অঁ হয় এই মাংস অকল মাংস দিলেই নহ'ব আকৌ এই খাবলে এই বাৰ্থডে খাবলে আহিবও লাগিব আকৌ অঁ অঁ অঁ হ অঁ অঁ এই নাই ৰখীয়াকিটাক এতিয়া আজিৰ কাৰণে ৰাখিছোঁ আৰু অঁ